হেল্ল' আমাজন অঁ কাষ্ট'মাৰ কেয়াৰ হয়নে বাৰু অঁ মানে মই অঁ যোৱা কালিয়ে আপোনাৰ এটা লেপটপ মানে আপোনালোকৰ ছাৰ্ভিচত অঁ অৰ্ডাৰ কৰিছিলোঁ কিন্তু মই মোৰ মতেতো তাত ঠিকেই মই মানে লেপটপৰ মডেল সংখ্যা আৰু ডেলিভাৰী ঠিকনা ভৰাইছিলোঁ কিন্তু এতিয়া মানে এনেকুৱা লাগিছে যে তাত কিবা এটা মোৰ মানে ক্ৰুতি বা ভুল থাকি গ'ল গতিকে আপুনি বাৰু মানে এবাৰ চেক কৰি বা চাই দিব পাৰিব নেকি মোৰ সেইখিনি মানে ডিটেইলছখিনি অঁ ঠিক আছে বাৰু আপুনি চাই লওক অঁ পাইছে ন অঁ তাত আপোনাৰ লেপটপৰ মডেলটো বাৰু ডেল ইঞ্চপাইৰণ ফিফটিন আছেনে অঁ সংখ্যা আছিলে আপোনাৰ ইলেভেন এণ্ড থাৰ্টিন আৰু ডেলিভাৰী ঠিকনাটো আছিলে আপোনাৰ চৰাইবাহি তিনিআলি বুলি যোৰহাট ঠিকেই আছে ন ঠিক আছে বাৰু দিয়ক